হেল্ল' স্পাইচি হাট ৰেষ্টুৰেণ্টত লাগিছেনে বাৰু হয় মই মৰাণৰ বিষ্ণুপুৰৰ পৰা অনামিকা কলিতাই কৈছিলোঁ মই আপোনালোকৰ ৰেষ্টুৰেণ্টত পিজ্জা আৰু চাওমিন অৰ্ডাৰ কৰিছিলোঁ সেই অৰ্ডাৰসমূহ কিমান সময়ত ডেলিভাৰী কৰিব অলপ জনালে ভাল পালোহেঁতেন হয় নহয় মোৰ মানে অলপ আৰ্জেণ্ট আছিলে অৰ্ডাৰটো অলপ সোনকালে মানে ডেলিভাৰী কৰাহেঁতেন মই অলপ ভাল পালোহেঁতেন